মই মোৰ আজৰি সময়খিনিত আচলতে আজৰি সময়খিনিত আৰু কৰি সেইখিনি সময়ত মই মোৰ নিজৰ ঘৰুৱা কাম কিছুমান থাকে সেই কাম কিছুমান কৰোঁ যেনেকৈ মই কাপোৰ চিলোৱা কামটো কৰি থাকো কাপোৰ চিলোৱা কামটো কৰি থাকো মানে সেই আৰু নিজৰে ঘৰৰে কিছুমান কাপোৰ সময়টো গোটেইখিনি গোটাই মেলি লওঁ গোটাই মেলি লৈ পেলাই চব কৰি মেলি তাৰ আকৌ কেতিয়াবা ফুলত ফুল বা ফুলৰ বাগিচাখন আছে সেই বাগিচাখনত পানী দি কৰি আচলতে ফুলবোৰ থাকিলে মনবোৰ কিবা ভাল লাগে ৰাতিপুৱা যেতিয়া শুৱাৰ পৰা উঠি গৈ সেই ফুলখিনি দেখা পোৱা যায় মনটো এ এনেই উৎফুল্লত হৈ উঠে মই সেইকাৰণে সেই ফুলখিনিৰ লগতো ঘ ঘৰুৱা স আজৰি সময়খিনিত এই ফুলখিনিৰ লগতো লাগা যায় আৰু আজিকালি মানুহে ইউটিউবটো চায় ইউটিবটো মোবাইলটো হোৱাৰ পিছত মানুহে ইউটিউব চেনেল ইউটিউব চেনেলবোৰ সেই বিভিন্ন ধৰণৰ কোনোবাই কাৰোবাৰ ঘৰুৱা হোম টৰবোৰ বা কাৰোবাৰ বিভিন্ন ধৰণৰ ৰিলছ বা বি কিছুমান জানিবলগীয়া কথা সেইবোৰ চাওঁ দ্বিতীয়তে কিছুমান বস্তু বনাবলৈয়ো শিকা যায় এই আজৰি সময়খিনিত ইউটিউববোৰত চাই চাই আৰু সেই চেনেলবোৰ হোৱাতো আচলতে সুবিধাও হৈছে কিছুমান নজনা কথা জানিব পৰা গৈছে বস্তুবোৰ দেখি পেলাই নিজৰ বনাবলৈ মন যোৱা হৈছে মন যায় মন যাবলৈহ'লে আচলতে বস্তুটো বনাবলৈ আগ্ৰহ থাকিব লাগিব আৰু আগ্ৰহ থাকি থাকিলে এতিয়া বিভিন্ন ধৰণৰ মাধ্যম আছে ইউটিউবত গোটেই কি কি বস্তু লাগিব গোটেই সা সৰঞ্জাম গোটেইবোৰ দি দিয়াই থাকে গতিকে সেই আজৰি সময়খিনিত সকলো সেইবোৰ উলিয়াই ঘৰুৱা মানুহখিনিক বনাই কৰি খুৱাও খোওৱা যায় তাৰ পাছত সেই ইনষ্টাগ্ৰামত কেতিয়াবা ৰিলছসমূহো বনোৱা যায় বেলেগে বনোৱা দেখিলে বনাবলৈ মনো যায় গতিকে সেইকাৰণে বনোৱাও যায় তাৰ পিছত আৰু কেতিয়াবা কাৰোবাৰ ঘৰলৈয়ো যোৱা যায়